মই কেনেধৰণৰ গছ গছনি আৰু লতা ৰুওঁ বুলি ক'লে আচলতে মই প্ৰায় সকলো ধৰণৰ গছ গছনিকে ৰুওঁ আৰু প্ৰায় প্ৰায়েই মই গছ গছনিৰ কথা ক'বলৈ গ'লে ফুলজাতীয় গছ গছনিৰ কথা বেছিকৈ ক'ম কাৰণ সেইবোৰ যদি ঘৰখনত ৰুব পাৰোঁ তেতিয়া ঘৰখনৰ সৌষ্ঠৱ বৃদ্ধি হয় আৰু লগত ঘৰখন দেখিবলৈ আটকধুনীয়াও হৈ পৰে তাৰোপৰিও যিসমূহ গছ গছনিয়ে আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ফল মূল প্ৰদান কৰে সেইবোৰ গছো মই ৰোৱাত গুৰুত্ব দিওঁ তেনেকুৱা ধৰণৰ গছ গছনিবোৰ হৈছে তামোল গছ বিভিন্ন ধৰণৰ ফল মূল দিব পৰা গছ যেনে বগৰী গছ নাৰিকল গছ লিচু গছ আমগছ আদি আৰু মই ৰুৱা লিচু ইতিমধ্যে খাবলৈ পাইছোঁ আৰু নিজে ৰুৱা লিচু লাগিছে দুবছৰমান আগতে তেনেদৰে মই ৰুৱা বহুত কেইজোপা ফল মূলৰ গছো ইতিমধ্যে আমাৰ ঘৰত আছে তাৰোপৰি লতাজতীয় কিছুমান গছো মোৰ ভাল লাগে যিবোৰ যিবোৰে আচলতে এখন ঘৰৰ সৌষ্ঠৱ বৃদ্ধি কৰে বা দেখিবলৈ ধুনীয়া হয় আৰু কিছুমান ঔষধি গুণযুক্ত লতাও আছে যিবোৰ যিবোৰ বিভিন ঔষধি গুণত প্ৰয়োজন হয় আৰু আমি সেইবোৰ দৈনন্দিন জীৱনত আমাক প্ৰয়োজন হৈয়ে থাকে তেনেদৰে আৰু গছ গছনিৰ কথা ক'বলৈ গ'লে অৰ্কিডৰ কথা ক'ব পাৰি অৰ্কিড মোৰ বহুত প্ৰিয় আৰু সেই অৰ্কিডৰ অৰ্কিড সংৰক্ষণৰ বাবে মই বহুতখিনি কেতিয়াবা কষ্টও কৰিছোঁ কাৰণ মোৰ ঘৰতে কেইবাবিধৰে অৰ্কিড মই সংৰক্ষণ কৰিবলৈ সক্ষম হৈছোঁ বিভিন্ন ধৰণৰ হাবি জংঘলৰ পৰা কেতিয়াবা বতাহ ধুমুহাত যেতিয়া গছবোৰ ভাঙি পৰে তেতিয়া সেই গছবোৰৰ পৰা আনি মই নিজৰ ঘৰত স্থাপন কৰি অৰ্কিডবোৰ সংৰক্ষণ কৰিবলৈ সুবিধা পাইছোঁ আৰু সেই অৰ্কিডবোৰ যেতিয়া ফুল ফুলে তেতিয়া মনটো বহুত ভাল লাগে আৰু নাজানো কি এক সন্মোহন শক্তি আছে অৰ্কিডত যিটো মোৰ বহুত বেছি যিটোৱে মোক আকৰ্ষণ কৰে আৰু গছ গছনিৰ কথা ক'বলৈ গ'লে যিবোৰ দুস্প্ৰাপ্য গছ যিবোৰ গছ গছনি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে আৰু সেইবোৰত বহুতো ঔষধি গুণ আছে সৰু সৰু উদ্ভিদ কিন্তু তাত প্ৰচুৰ ঔষধি গুণ আছে আৰু সেইবোৰ গছ গছনি মই ঘৰখনত ৰুই ভাল পাওঁ